এগৰাকী ছোৱালী হোৱাৰ কাৰণে মই ইমান বাইকৰ কথা মই নেজানো কিন্তু প্ৰিয় বাইক বুলি ক'বলৈ গ'লে সকলোৰে তেনেকুৱা প্ৰিয় কিছুমান বস্তু থাকে মোৰ প্ৰিয় নিঞ্জা যোনখন স্পৰ্ট্ছ বাইক হয় সেইখন বেছি ভাল লাগে আৰু ক'ব এনে ক'ব গলে এনে যিখন পালছাৰ টু হাণ্ড্ৰেড বা টু ফিফটী সেইবিলাক ভাল লাগে মুঠতে যেতিয়া ক'ৰবালে যোৱা হয় বাইক ট্ৰিপত যোৱা হয় তেতিয়া বস্তুটো কি হয় গৈ যাতে আৰামদায়ক অনুভৱ কৰিব পাৰোঁ সেই তেনেকুৱা বাইকবোৰ পছন্দ বেছি